কামৰূপ মহানগৰ জিলাক অসমৰ দুৱাৰমুখ বুলি কোৱা হয় কামৰূপ মহানগৰ জিলাতে বিভিন্ন জিলাৰ পৰা বিভিন্ন ধৰণৰ মানুহ আহি ইয়াতে বসবাস কৰে বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ মানুহ পোৱা যায় ইয়াতে আৰু সেইকাৰণে কামৰূপ মহানগৰ জিলাত বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ উৎসৱে উদযাপন কৰা হয় বহাগ বিহুৰ পৰা আদি কৰি খ্ৰীষ্টমাছ দেৱালী আপোনাৰ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্ৱণ বিভিন্ন ধৰণৰ জনগোষ্ঠীবিলাকৰ প্ৰায়খিনিয়ে উদযাপন কৰা হয় দুৰ্গা পূজা আৰু আলি আই লিগাং কামৰূপ মহানগৰ জিলাত আচলতে গোটেইখিনিৰ জনগোষ্ঠীৰ উৎসৱেই পালন কৰা হয় বিশেষকৈ পূজা বিহু সেইখিনি বিশেষভাৱে উদযাপন কৰা হয়